উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত সাংস্কৃতিক পাৰ্থক্যবোৰ পৰিলক্ষিত হয় বিভিন্ন সাংস্কৃতিক পাৰ্থক্যবিলাকৰ ভিতৰত ভাষাৰ ক্ষেত্ৰত যদি আমি চাওঁ যে উত্তৰ ভাৰতৰ ভাষা সাধাৰণতে হিন্দী পাঞ্জাবী মাৰাঠী কাশ্মীৰি ভোজপুৰি এইবিলাক পৰিলক্ষিত হয় তাৰ বিপৰীতে দক্ষিণ ভাৰতৰ যিটো ভাষা তাত বিশেষভাৱে আমি দেখোঁ যে তামিল ভাষাটো ব্যৱহাৰ কৰা হয় তেলেগু ভাষা ব্যৱহাৰ কৰা হয় মালায়লম গতিকে এইফালৰ পৰা উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ ভাষাৰ ক্ষেত্ৰত কিছু পাৰ্থক্য আমি পৰিলক্ষিত হয় দেখোঁ তো উৎসৱৰ কথা যেতিয়া আমি কওঁ উত্তৰ ভাৰতৰ ক্ষেত্ৰত দেখা যায় যে বিশেষভাৱে বিহুটো অসমত বিহুটো এটা জনপ্ৰিয় উৎসৱ তাৰ লগতে বৈচাখী আৰু দুৰ্গাপূজা তাৰ লগে লগে আমি দীপান্বিতাৰ পৰিৱেশটো আমি দেখিবলৈ পাওঁ কিন্তু দক্ষিণ ভাৰতৰ ক্ষেত্ৰত পুঙ্গল অনাম ইত্যাদিৰ যোগেদি আমি ক'ব পাৰোঁ যে উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ উৎসবৰ ক্ষেত্ৰত বহুত পাৰ্থক্য আছে আৰু ইয়াৰ লগতে আমি এটা কথা ক'ব পাৰোঁ যে বিহুৰ ক্ষেত্ৰত অসমৰ যিটো বিহু যদিও উত্তৰ ভাৰততে এই বিহুটো পালন কৰা হয় কিন্তু বিহুটো এটা স্বকীয়তা মৰ্যদা পালন কৰিছে ইতিমধ্যেই আন্তৰ্জাতিক দিশটো বিহুটো প্ৰতিজন ব্যক্তিৰ এই বিহুৰ বিষয়ে ভালকৈ জানে তথাপিতো উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত এই পাৰ্থক্যটো পাওঁ বতৰৰ ক্ষেত্ৰতো আমি দেখোঁ যে উত্তৰ ভাৰতটোৰ নাতিশীতোষ্ণ মণ্ডল গতিকে তাত খুব বেছি গৰমো নহয় বহুত বেছি ঠাণ্ডাও নহয় কিন্তু দক্ষিণ ভাৰতত গ্ৰীষ্ম মণ্ডল যদিও গ্ৰীষ্ম মণ্ডল দক্ষিণ ভাৰতৰ তিনিফালে তিনিখন সাগৰ থকাৰ কাৰণে তাৰ যিটো গৰমৰ পৰিমাণ যিমান হ'ব লাগিছিলে সেই গৰমৰ পৰিমাণ ঠিক তেনেধৰণৰ নহয় আৰু সেইটোৰ ফালৰপৰা আমি যদি চাওঁ তেতিয়াহ'লে বতৰৰ ক্ষেত্ৰত উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়